পোক পতং পোক পতংগই কামুৰিলে ভাল কৰিবলৈ গাঁৱত আচলতে মৌয়ে কামুৰিলে পিঁয়াজ পিঁয়াজ ঘঁহি খুন্দি পেলাই ঘঁহি দিয়া হয় বিচাই ডাকিলে তেতিয়া লাইজাবৰি বা চূণ মিঠাতেল চুলি দি মাৰি দিলে ভাল হয়